পশুজাত সামগ্ৰীসমূহৰ প্ৰচেচিঙৰ বা বাবে কিছুমান সাধাৰণ পদ্ধতিৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ বিভিন্ন পশুৰ কাৰণে বিভিন্ন প্ৰচেচিঙৰ প্ৰয়োজন আমি ঘৰত পোহা বিভিন্ন ধৰণৰ পশুজাত হ'ল গাহৰি গৰু ছাগলী হাঁহ কুকুৰা পাৰ ইত্যাদি বিভিন্ন ধৰণৰ পশু আছে তাৰ ভিতৰত যদি মই ক'বলৈ যাওঁ গাহৰিক জ গাহৰি কথা যদি ক'বলৈ যাওঁ গাহৰি প্ৰচেচিঙৰ কথা গাহৰি এটা জন্ম হোৱা দিনৰে পৰা ডাঙৰ হোৱালৈকে বা বেচালৈকে বহুতখিনি তাক প্ৰতিপালন কৰাৰ তাক প্ৰয়োজন হয় উদাহৰণস্বৰূপে কিছুমান হ'ল এতিয়া গাহৰিটোক আপুনি দিনটোত কমকৈ হ'লেও তিনিবাৰ আপুনি দানা দিব লাগিব যিটোৱে নেকি সিহঁতক ডাঙৰ হোৱাত সহায় কৰিব আৰু আপুনি এটা গাহৰি প্ৰায় ছমাহ এবছৰৰ মূৰত গাহৰিটো বেচাৰ বাবে উপযোগী হৈ উঠে আৰু তাৰ লগতে যদি মই ছাগলীৰ কথাও ক'বলৈ যাওঁ এটা ছাগলী আপুনি নিয়মীয়াকৈ ঘাঁহ পানী দানা সকলোবোৰ খোৱাব লাগিব তেতিয়াহে তাক বেচাৰ উপযোগী হৈ উঠে বেচা বা বা কটা যিকোনো ধৰণৰ উপযোগী হৈ উঠে বা তাৰ পৰা উপাৰ্জন কৰিবলৈ আমি সক্ষম হওঁ আৰু হাঁহ কুকুৰা পাৰৰ কথা যদি ক'বলৈ যাওঁ হাঁহ কুকুৰা পাৰও আপুনি বিভিন্ন ধৰণে প্ৰতিপালন কৰিবলগীয়া হয় সিহঁতক সময় অনুসৰি খাদ্য তাৰ লগতে কিছুমান ইনজেকশ্যন যিবোৰ নেকি আপোনাৰ বেমাৰ আজাৰে নাপায় তেনেকুৱা ধৰণৰ ইনজেকশ্যনো দিবলগীয়া হয় আৰু সময়মতে খাদ্যটো দিলেহে সিহঁতি সোনকালে ডাঙৰ হ'ব আৰু আমি সোনকালে সিহঁতক বিক্ৰী কৰি আমি পইচা উপাৰ্জন কৰিব পাৰিম আৰু তাৰ লগতে কিছুমান আপোনাৰ গৰু হওক বা ছাগলী গৰু ছাগলী হওক গৰুৰ বিভিন্ন নানান ধৰণৰ বেমাৰ আহে বেমাৰবোৰৰ পৰা আমি আঁতৰি থাকিবলৈ বা সিহঁতক আমি সুৰক্ষা দিবলৈ বিভিন্ন ধৰণৰ বেজি দিব লাগিব বিভিন্ন ধৰণৰ ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব বিভিন্ন ধৰণৰ মেডিচিন খোৱাব লাগিব আৰু আমি সময়মতে সিহঁতক পানী খোৱাব লাগিব ঘাঁহ দানা আদি দিব লাগিব তেতিয়াহে আমি সিহঁতক বেচিবলৈ বা আমি টকা উপাৰ্জন কৰিবলৈ আমি সক্ষম হ'ম